অঁ অঁ হেল্ল' অঁ অঁ মাংস দোকানতে লাগিছে অঁ অঁ আছে ব্ৰইলাৰ আছে ছাগলী মাংস আছে মাছ আছে এনেকৈ ভালেমানকেইটাই আছে আৰু যেনিবা বস্তু কি লাগে আকৌ এতিয়া ছাগলী মাংস ছাগলী মাংস কে জি পাঁচ টকা অ' ভালেই ভালেই একেবাৰে একদম ফ্ৰেছ মাল আৰু মাছ এই ৰৌ আছে কুঢ়ি আছে গ্ৰাছকাৰ্প আছে এই তিনি চাৰি মিৰিকা আছে কুঢ়ি মাছৰ কে জি তিনিশ টকা অঁ অঁ অঁ এই ছাগলী পাঁচ কে জি অঁ দহ কে জি অঁ অঁ বাহু মাছো আছে বাহু মাছো নিব পাৰিব দেই অঁ অঁ অঁ ঠিক আছে বাৰু মই দি পঠিয়াই দিম অঁ পঠিয়াই দিম বাৰু মই এতিয়া তেতিয়াহ'লে হ'ব আৰু